কথিত আৰু লিখিত অসমীয়াৰ মাজত বহুতো লক্ষণীয় পাৰ্থক্য আছে এনে পাৰ্থক্য অসমৰ গুৱাহাটী চহৰ নলবাৰী ধৰি লওক ল'ৱাৰ আচাম আপাৰ আচাম দুয়োটা জেগাতেই ইয়াৰ পাৰ্থক্য দেখা যায় কথিত ভাষা শ্ৰেয়মান আৰু লিখিত ভাষা হৈছে দৃশ্যমান কথিত ভাষা হৈছে অস্থায়ী আৰু লিখিত ভাষা স্থায়ী কথিত ভাষা শৃংখলিত বা ব্যাকৰণৰ নীতি নিয়মৰ আবদ্ধ নহয় তেনেদৰে আনহাতে লিখিত ভাষা ব্যাকৰণৰ নীতি নিয়মৰ আৱদ্ধ কথিত ভাষাত সময় সুৰ আদিৰ ধাৰণা জড়িত হৈ থাকে ঠিক তেনেদৰে লিখিত ভাষাত যতিচিহ্ন অনুচ্ছেদ অধ্যায় আদিৰ ধাৰণা জড়িত হৈ থাকে কথিত জনসমষ্টি এটাৰ সকলো ধৰণৰ মানুহৰ কথা কোৱাৰ ধৰণ বেলেগ আনহাতে লিখিত ভাষাৰ লিখাৰ ধৰণ একেই এনেদৰেই পাৰ্থক্যসমূহ দেখা পোৱা গৈছে গুৱাহাটী চহৰত কথিত আৰু লিখিত দুই অসমীয়াই বাস কৰে আৰু তেওঁলোকৰ মাজত এই পাৰ্থক্যসমূহ দেখিবলৈ পোৱা যায় আপাৰ আচামৰ মানুহে আপাৰ ভাষাত কথা পাতে আৰু ল'ৱাৰ আচামৰ মানুহে ল'ৱাৰ ভাষাত কথা পাতে মানে হৈছে কথিত ভাষা আৰু লিখিত ভাষা নলবাৰীৰ ছাইডে কথিত ভাষা কোৱা হয় আৰু আমাৰ লখিমপুৰ যোৰহাট শিৱসাগৰ এইফালে লিখিত ভাষা কোৱা হয়